হয় আমাৰ অঞ্চলত কাবাডী খো খো আমি ঘিলা খেলোঁ মাৰ্বল খেলিছিলোঁ হেতালি এইবিলাক খেল খেলা হয় বাকীটো ল'ৰাসকলে ফুটবল ক্ৰিকেট এইবিলাকো খেলে আৰু আমি ভাবোঁ অঁ খেল খেল ধেমালিৰে আমাৰ স্বাস্থ্যৰ বিকাশ ঘটায় আমাৰ মনৰ বিকাশ ঘটায় সেইকাৰণে লগৰ লগৰীয়াৰ লগত লগ হৈ খেল ধেমালি কৰিব লাগে খেল ধেমালি এইবিলাক খেল ধেমালিৰ যোগেদি মনৰ ফূৰ্তি হয় আমি মনৰো সন্তুষ্টি পাওঁ ফূৰ্তি হয় ইজনে সিজনৰ মনৰ ভাৱ আদান প্ৰদান হয় আৰু এতিয়া আমি আগতে খেলা আমি শিলগুটি লৈ হেতালি খেলা খেল আজিকালি অলিম্পিকতো প্ৰদৰ্শন কৰা হৈছে সেইটো কাৰণে আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু আমি আগতে কৰি খেল খেলিছিলোঁ সেইবিলাকতো আজিকালি বাৰু প্ৰায় লুকাই গৈছে আৰু সকলো অঞ্চলত নাম হয়তো বেলেগ বেলেগ নামেৰেও জনা যায় খেলটো দেখোঁ কেতিয়াবা প্ৰায় খেলবিলাক দেখোন একেই হয় কাবাডী খেল এতিয়া বেলেগতো খেলা দেখিছোঁ ফুটবল ক্ৰিকেট আৰু ইত্যাদি এইবিলাক বেলেগতো খেলা দেখিছোঁ আৰু হয়তো বেলেগ বেলেগ অঞ্চলত নাম হয়তো বেলেগ বেলেগ নামেৰে জনাজাত হ'ব পাৰে আৰু খেলটো একেই খেলা দেখোঁ বাৰু আমি কেতিয়াবা আজিকালি খেল ধেমালি এইবিলাক অলিম্পিকৰ খেলবিলাক টি ভিটো প্ৰদৰ্শন কৰা হয় আমি টি ভিত দেখোঁ আৰু এতিয়া আমাৰ চৰকাৰে এটা ভাল অনুষ্ঠান কৰিলে যিটো খেল মহাৰণ খেল মহাৰণতো বহুতখিনি খেল আগবঢ়ালে আপোনাৰ চাইকেলিং কৰালে কাবাডী দৌৰ সকলোখিনি খেল ধেমালি আগবঢ়াই নিলে আৰু দৌৰটো এটা ভাল খেল বুলি ভাবোঁ এইটো এটা শৰীৰ চৰ্চাৰ ভিতৰতে পৰে তো খেলটো একেখিনিয়ে খেল লাগে অঞ্চল বেলেগ বেলেগ অঞ্চলত বেলেগ বেলেগ নামেৰে হয়তো জনাজাত হয় তো মানে সেইখিনিয়ে আৰু এইখিনিয়ে ক'লোঁ মই যি এইটো প্ৰশ্ন